মই বনোৱাৰ অভিজ্ঞতা আছে মই বিভিন্ন ধৰণৰ বস্তু বনাই পাইছোঁ যেনে মই চাহ বনাওঁ ভাত বনাওঁ যিখিনি মই বনাওঁ সেইখিনি মোৰ হিচাপত মই সহজে পাৰোঁ কাৰণ টানবিলাক মই এতিয়ালৈ বনোৱা নাই সহজখিনিয়ে মই বনাই আছোঁ চাহটো গাখীৰ দিয়া চাহেই হওক বা লাল চাহেই হওক তাৰোপৰি ভাতৰ লগত ভাতটো বা দাইল ভাজি সৰু মাছ হওক ডাঙৰ মাছ হওক চিকেন সেইবিলাক মই বনাই পাইছোঁ এইবিলাকৰ ওপৰত মোৰ অভিজ্ঞতা আছে মই নিজৰ ৰন্ধনশৈলীতে মই এইবিলাক বনাওঁ এতিয়ালৈ বনাই আছোঁ গতিকে এইবোৰ মোৰ অভিজ্ঞতা আছে